আমাৰ ৰাজ্যৰ মূল জীৱিকা হ'ল খেতি কুটীৰ শিল্প যেনে

পুহিবলৈ আৰু পাম খুলিবলৈ বেছি লাভজনক হয় আৰু ইয়াত মাছ ফিছাৰী খুলিবলৈও ইয়াত পানীৰ অভাৱ নাই আৰু ঠাইৰো বৰ বেছি অভাৱ নাই সেইকাৰণে ইয়াত মাছ তাছ আদি দিব পৰা যায় ঠিক তেনেদৰে

ধান খেতিৰ লগতে সৰিয়হৰ খেতি কৰি মানুহে জীৱিকা নিৰ্বাহ কৰি আছে জনজাতীয় কলা হ'ল মাটিৰ বাচন গঢ়া সোণ বা ৰূপৰ আ অলংকাৰ ইত্যাদি আমাৰ জনজাতীয় কলাৰ এটি উৎকৃষ্ট উদৰ্শন বুলি মই ভাবো এই জনজাতীয় কলাৰ মাটিৰ বাচন গঢ়োতাক কমাৰ বুলি কোৱা হয় মাটিৰ বাচনত প্ৰথমে মাটিবোৰ এক লগ কৰি সেইবোৰ এটা চকাৰ ওপৰত ঘূৰাই বিভিন্ন ধৰণৰ আকৃতি দি গঢ়া হয় আৰু তাৰপাছত ইয়াক বহুদিন পাছত আকৃতিটোত খেৰেৰে জুই জ্বলাই দিয়া হয় তাৰপাছত সেই আকৃতিটো লোৱাৰ পিছত মানুহজনে বিক্ৰী কৰি দিব পাৰে আৰু বিভিন্ন ধৰণৰ অন্য মানুহে বিভিন্ন ধৰণৰ আ অলংকাৰ হাতত পিন্ধা তিৰোতা মানুহৰ খাৰু আদি বনাই বিক্ৰী কৰিব পৰা যায়